অঁ হেল্ল' অঁ এইয়া এনেই কওক অঁ হয়নি অঁ কি কথা বা

অঁ অঁ অঁ অঁ হয়

অঁ অঁ

অঁ হয়নি তেতিয়াহ'লে অঁ ভালেই হ'ব অঁ দি দি থৈ আহিমগৈ অঁ ৰ'ব আজি যাব নোৱাৰিম কাইলৈ মানে তেতিয়াহ'লে যাম ওলাব অঁ কাইলৈ আজৰি আছোঁ কাইলৈ তেতিয়া কাইলৈকে যাম

অঁ অঁ আমাৰেই ভাল আৰু অঁ অঁ আমাৰ চবৰে ভাল হ'ব অঁ ঠিক আছে আপুনি তেতিয়া কাইলৈ ওলাব